মই বিভিন্ন ধৰণৰ এপ ব্যৱহাৰ কৰোঁ যেনে শ্বপিং কৰিবৰ কাৰণেও কিছুমান এপ আছে আৰু মই কাৰোবাৰ লগত কিছুমান ডকুমেণ্টছ দিবৰ কাৰণেও হোৱাটছআপ নামৰ এটা এপ আছে সেইটো মই বহুতো বহুতো এপ আছে তেনেকুৱা ক্ষেত্ৰত আপুনি মোবাইলৰপৰাই কৰিব পাৰে ঘৰত বহি বহি কৰিব পাৰে